অঁ হয় হেল্ল' হয় হয় কওকচোন ক'ৰ পৰা কৈছে অঁ কওকচোন

অঁ আমি ইয়াত এটা সংগঠন তেনেকুৱা খুলিছোঁ মানে আপোনাৰ ভ্ৰমণ কৰিবলৈ আহিলে আমি জেগাবোৰ দেখুৱাই দিওঁ তেনেকৈ আপোনাৰ শংকৰদেৱ কলাক্ষেত্ৰ সতী সাধনী ক্ষেত্ৰ আৰু কা কাজিৰঙা পহু চহু গঁড় এনেকে এইখিনি চাবলৈ পাব আৰু আমাৰ ইয়াত থকা খোৱাৰো আপুনি সুবিচা সুবিধা আছে ভ্ৰমণকাৰীক আমি সেইটো সুবিধা দিওঁ যাতা যাতায়াতৰো সুবিধা অলপমান কৰি দিওঁ আমি পইচা পাতি কেইটামান খৰচ হ'ব আৰু দিয়ক

আমাৰ ইয়াত অসুবিধা নহয় একো অসুবিধা নহয় এই থকা খোৱা ইয়াত ধুনীয়া সুবিধা আছে আপুনি যিহকে বিচাৰে তাকে পাব আৰু আপোনাক আমাৰ মানুহ আছে লৈ যাব দেখাই আনিবগৈ ভ্ৰমণ দেখুৱাই আনিব যান বাহনৰ অসুবিধা নহয় গাড়ী যান বাহনৰ ধুনীয়া চলাচল আছে আপুনি য'ত যাম বুলি কয় তালৈ লৈ যাব আৰু আপোনাক দেখাই কৰি মানে হোটেলত ভালকৈ খুৱাই বুৱাই লৈ আহিব অঁ আচ্ছা আচ্ছা আপোনাক হোটেল বন্দোবস্ত কৰি দিব আপুনি হোটেলত থাকি ল'ব পাৰিব অঁ তে ঠিক আছে আপুনি অকলে আহিবনে নে আৰু পৰিয়াল আহিব হেল্ল' অঁ ঠিকে আছে ঠিক আছে একো অসুবিধা নাপায় অঁ অঁ ঠিক আছে